হেল্ল' হেল্ল' অঁ খুড়া মই ভৈৰৱে কৈছিলোঁ অঁ কি কৰিছে অঁ অঁ অঁ খুড়ী কি কৰিছে অঁ অঁ সেই কথা এটাত সেই কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ হেৰি মানে অহা সপ্তাহতে এই লেতেকু পুখুৰীৰ পা আমি চবে এপাক ফুৰিবলৈ যাম বুলি ভাবিছোঁ অঁ তাকে সেই মই ঘৰত মানে কথাটো ওলাইছিল তাৰপৰা মায়ে ক'লে আপোনালোককো ক'বলৈ হেৰি এতিয়া আপুনি অহা সপ্তাহৰ কোনটো বাৰত এনেই ফ্ৰী হ'ব

হ'ব সেইদিনাই যা যোৱাটো হওক তেন্তে হেৰি খুড়ীকো কওক আৰু ভণ্টিহতঁকো লগ ধৰক চব একেলগে যাওঁ অঁ অঁ অঁ হেৰি হেৰি মা যাব দেউতা যাব আৰু ভাইটি যাব আৰু সেই আইতাও যাব আৰু আপোনালোকৰ পৰিয়ালটো ওলাওক একেলগে যাওঁ ভাল লাগিব অঁ হেৰি অঁ গাড়ী এখন সেই এতিয়া কি কৰে বাছতে যোৱা যোৱাটো কৰেনে গাড়ী এখন আমি ইয়াৰ পৰা ভাড়া লৈ যাওঁ অঁ হয় গাড়ী এখন তেন্তে ইয়াতে আমি ভাড়ালৈ লৈ লওঁ অঁ অঁ অঁ হয় হয় হয় গাড়ী এখন ভাড়ালে লৈ লওঁ

অঁ ঠিক ঠিক আছে বাৰু অঁ এতিয়া আমি এদিনীয়া কাৰ্য্যসূচীটোৰ কাৰণে তাত থাকিব কি কৰে এতিয়া অঁ

অঁ অঁ অঁ অঁ বেয়া নহয় অঁ হয় অঁ অঁ

হয় ঠিক আছে আটাইকেইজন ধৰাকে মই গাড়ী এখন চাম বাৰু অঁ ঠিক আছে

তেন্তে অহা দেওবাৰে যাওঁ আমি অঁ ঠিক আছে বন্ধ বাৰটোতে যাওঁ ঠিক আছে বাৰু দিয়ক মই আপোনাক গাড়ীৰ খবৰ খাতি লৈ পিনে মই আপোনাক ফ'ন কৰিম বাৰু ঠিক আছে অঁ